পশুপালনৰ সম্পৰ্কত আমি ইমান নিয়ম মানি নাথাকোঁ কিন্তু আমি নিজেই পশুপালনৰ লগত ব্যস্ত যেনেকৈ মোৰ গৰু আছে ছাগলী আছে সেইবোৰ পোহো নিজে যেনেকৈ পাৰোঁ তেনেকৈয়ে পোহো ইমান নিয়মত নাথাকোঁ হ'লেও আমাক যথেষ্ট প্ৰভাৱ পেলাই কৃষকসকলক কাৰণ আমি গৰু ছাগলী পোহিয়ে ছ' বিকিয়ে পইচা পাতিও পাওঁ যথেষ্ট সুবিধা হয় কিবা এটা অভাৱো আমাৰ পূৰণ হয় ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰতো আমাৰ সেইখিনিয়ে বহুত সহায় কৰে আৰু পশু বিভাগে আমি পশু বিভিন্ন জন্তু বেমাৰ আজাৰ হ'লে ওচৰৰ আমাৰ ডক্তৰ আছে স্থানীয় হেৰি হস্পিটেলত ডক্তৰ আছে আমাৰ ডক্তৰৰ পৰামৰ্শ লওঁ আৰু আমি গোটত যিহেতু সোমাই আছো মইতো ছাগলী গোটত সোমায়ে আছো গতিকে ছাগলী তাগলী অসুখ বিসুখ হ'লে আমি গোটৰফালৰপৰা যথেষ্ট সহায় পাওঁ আমি কৃষি মানে কৃষি সখী সৈতে বা পশু সখী সৈতে আমি কানেকশ্যন কৰোঁ কৰি পিনি আমি ডক্তৰ মৃন্ময় চুতীয়াক আনো সিধাৰ্থ চাৰো আছে ওচৰতে সিধাৰ্থ চাৰকো আনো আমি কিবা এটা বেমাৰ আজাৰ হ'লেও দেখুৱাওঁ আপুনি বেমাৰ হোৱাৰ আগতেই আমি মানে যেতিয়া বানপানী হয় আমাৰ যিহেতু বানপানী হোৱা জেগা হোৱাৰ আগতেই আমি হেৰি কৰোঁ মানে ট্ৰিটমেণ্টটো কৰি থওঁ বিভিন্ন বেজি চেজি দিয়া হয় তাৰপৰা অহাও হয় সেইকাৰণে আমি বিশেষ আৰু ইউটিউব চেনেল বাতৰিকাকতৰ প্ৰয়োজন নহয়েই যিহেতু আমাৰ গোটৰফালৰপৰাই সকলোখিনি সুবিধাই দিয়াই হয় কিবা দিগদাৰ হ'লেও তেওঁলোকক লগত সংযোগ কৰিলেই হয় গতিকে তেওঁলোক আহি মেলি আমাক যথেষ্টখিনি সুবিধা দিয়ে আৰু আমি মানে কৃষিয়ে হওক হেৰিয়ে হওক সেইবিলাকৰ ওপৰতে আমি ডিপেন কৰি জীয়াই যিহেতু আছো চলি আছো গতিকে কৃষি ওপৰতো আমাৰ যথেষ্ট প্ৰভাৱ পেলাই আমি কৃষি খেতি বাতিটো মানে লাগোঁ কৃষকসকলক সেইভাগে কৃষকসকলক সহায় হয় আৰু কিবা এটা ধান বা আপোনাৰ যেতিয়া ধান হোৱাৰ পাছত আমি এতিয়া পোক মৰা দৰব লাগে কিবা লাগে সেইবিলাক সকলোবিলাক আমি গোটৰফালৰপৰাই পাওঁ গতিকে গোটৰপৰা যিহেতু সহায় পাওঁৱেই গতিকে বেলেগ আৰু ইউটিউব চেনেল বাতৰিকাকতৰ প্ৰয়োজনতো নহয়েই সেইখিনিৰপৰাই আমি আমি যথেষ্ট উন্নতি কৰিছোঁ এতিয়া অলপ আগো বাঢ়িছোঁ আগতকৈ বহুতখিনি সুবিধাও হয় আৰু গৰু ছাগলী পোহি আমি চলিও আছো গতিকে বিশেষ আৰু ক'বলৈ নাই